আজিকালি গেছ নহ'লেই নহয় ময়ো গেছ ব্যৱহাৰ কৰোঁ কালি এজেঞ্চিৰপৰা এটা চিলিণ্ডাৰ আনিলোঁ কিন্তু চিলিণ্ডাৰটো অলপ অলপ লিকড হৈ থাকে লিকড হৈ থকাৰ কাৰণে অলপ অলপ গোন্ধ ওলাই থাকে গোন্ধটো মানে স্বাস্থ্যৰ কাৰণেতো যথেষ্ট হানিকাৰক মোৰ ঘৰত সৰু ল'ৰা ছোৱালীও আছে সেঁতৰো স্বাস্থ্য ক্ষতি কৰিব পাৰে আৰু আমি মাইকী মানুহবোৰতো সদায় পাকঘৰতে থকা হয় গতিকে যথেষ্ট বেয়া প্ৰভাৱ পেলাব শৰীৰত সেই গেছৰ গোন্ধটোৱে আৰু এই লিকড্ হৈ থকাৰ বাবেতো ডাঙৰ ঘটনাও ঘটি যাব পাৰে কেতিয়াবা জুই লাগি যাব পাৰে ডাঙৰকৈ গোটেই ঘৰখন ধ্বংস হৈ যাব পাৰে বস্তু বাহানি জ্বলি যাব পাৰে এই বিষয়ে গেছ এজেঞ্চিসমূহো যথেষ্ট সাৱধান হোৱাৰ দৰকাৰ বুলি মই ভাবোঁ তেওঁলোকে গেছটো মানে টেষ্ট কৰি দিব লাগে যিমান পাৰে এতিয়া মানুহৰ জীৱনক লৈ খেলা যেন হৈ যায় নহ'লে এই বিষয়ে মই যথেষ্ট চিন্তিত হৈ আছো কি কৰা যায় এতিয়া গেছৰ যথেষ্ট মানে পজিটিভ পজিটিভ দিশেই বেছি যদিও এনেকুৱা ধৰণৰ নিগেটিভ দিশো আছে এই নিগেটিভ দিশবোৰে মানুহক মানে ডাঙৰ বিপদত পেলাই দিব পাৰে এতিয়া সেই বিষয়ে মই যথেষ্ট চিন্তিত হৈ আছো